অঁ অসমত কৃষিৰ লগত জড়িত উদ্যোগ সমূহক চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰে ছাবছিডি ছাবছিডি দি ঋণো প্ৰদান কৰে আৰু ফচল ফচল মানে বীজ ফচল বীজৰো যোগান ধৰে তাৰপিছত তাৰমানে কৃষি সঁজুলি বিলাকক সঁজুলিবিলাক দিয়ে ফ্ৰীতে দিয়ে তাৰপিছত আপোনাৰ বিভিন্ন বেংক বিভিন্ন বেংকৰ পৰা ঋণ দিয়াত সহায় কৰে কে চি চিৰ কে চি চি লোন দিয়াত সহায় কৰে তাৰপৰা আৰু ভাৰত চৰকাৰ ফালৰ পৰা এতিয়া সদ্যহতে কৃষি সঁজুলি কিনিবৰ কাৰণে দুহেজাৰ দুহেজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰি থাকে কৃষকসকলক নাই আৰু বেলেগ সংস্থা বুলি ক'লে তেনেকৈ ডি আই চি আছে ডি আই চি চৰকাৰৰ আণ্ডাৰতে ডি আই চি কাম কৰে ডি আই চিয়ে অফিচাৰৰ পৰা কৃষি বিষয়ে কৃষকসকলক পাঠ্যক্ৰম বা এনেকুৱা ট্ৰেইনিং দিয়ে কেনেকুৱা কোন বীজৰ কেনেকুৱা ধৰণৰ কৃষি কেনেকুৱা কৰিব লাগে কিমান উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি কেনেকুৱাকৈ মানে প্ৰশিক্ষণ দিয়ে আৰু বিষয়াসকলে কৃষি ক্ষেত্ৰত গৈ পৰ্যৱেক্ষণ কৰে চাই কেনেকৈ কৃষকসকলে খেতি কৰিছে মানে অধিক উৎপাদন কৰিবৰ কাৰণে যিমানবিলাক মানে দৰকাৰী বিধি বিধানসমূহ তেওঁলোকে কৃষকসকলক মানে বুজায় তেনেদৰে মানে বিভিন্ন সংস্থাসমূহে কৃষকসকলক মানে হেৰি কৰে সহায় কৰে আৰু অসমত অসম চৰকাৰেও বহুতখিনি কৃষকলক মানে সা সুবিধাৰ পৰা কৃষি সঁজুলিৰ পৰা ষ্টাৰ্ট কৰি স সম্পূৰ্ণ বস্তু যোগান ধৰে সিমানে আৰু